হেল্ল' হয় টেষ্টী ট্ৰীট হয় নহয় টেষ্টী ট্ৰীট হয় হয় মই আপোনালোকৰ তাত মানে এটা অৰ্ডাৰ দিব বিচাৰিছিলোঁ মোৰ ঘৰত এই সৰু অনুষ্ঠান এটা আছে ধৰি লওক বাৰ্থডে' পাৰ্টী এই পাৰ্টীটোত মানে মই কি হৈছে অকণমান কেইটামান অৰ্ডাৰ দিব বিচাৰোঁ আৰু অকণমান ৰিজনেবল দামত আৰু ধৰি লওক সৰু পাৰ্টী যিহেতুকে অঁ হয় হয় মই কেবাখনো ধৰি লওক মিঠাই দোকানত এনেকুৱা হোটেলত হেৰি কৰি চাইছোঁ চবতে মানে দামটো ঠিকেই আৰু কিন্তু আপোনালোকৰ ভাবিলোঁ আপোনালোকৰ তাত অকণমান সস্তাত পাম নেকি মানে এনেই আৰু সস্তা বুলি নহয় ধৰি লওক খাদ্যৰ গুণাগুণটোও থাকিব লাগে আৰু মানে আৰু বহন কৰিব পৰা হেৰিটোও থাকিব লাগে চব মিলি ভাবিলোঁ আপোনালোকে দিব পাৰিব নেকি হয় হয় হয় হয় অসুবিধা নহয় নহয় অঁ ৰিজনেবল দামতে আৰু হয় এইটো দামতে পাম এনেকুৱা ধৰণৰ ভাবিয়ে আপোনালোকলৈ ফোন কৰিলোঁ ঠিকে আছে ঠিক আছে আপোনালোকে অঁ ঠিকেই হ'ল নহয় পাৰিব নহয় ঠিক আছে তেতিয়াহ'লে মই আপোনালোকলৈ মোৰ অৰ্ডাৰটো তাতে ল আপোনালোকৰ তাতে ল'ম বুলি মই কনফাৰ্ম কৰিছোঁ আৰু তেতিয়াহ'লে মই মোৰ যিদিনা বাৰ্থডে' দিন দিনা মই আপোনালোকৰ তাৰ পৰা ল'ম অঁ সিদিনাই আপুনি ডেলিভাৰী কৰিব বুলি আশা কৰিলোঁ ঠিক আছে ধন্যবাদ ধন্যবাদ